ঐ শুনচোন তোৰ ফ্ৰী আছনে বাৰু তোক একদম দৰকাৰী কথা এটা সুধিবলৈ আছিলে মই তই যে এই কেইদিনমানৰ আগত যে ষ্টেটাছ এটা লগাইছিলি এখন ৰেষ্টুৰেণ্টৰ ইমান ভাল ভাল মিঠাইখিনি দেখিছোঁ নহয় মই একদম দেখিয়ে মোৰ ভাল লাগিলে মোক মানে একদম বহুত দৰকাৰী হৈছিলে জাননে মিঠাই কাৰণ মই মানে বহুতখিনি ৰেষ্টুৰেণ্টতো গৈছোঁ আৰু চাইছোঁ মিঠাইবোৰ ভালে দেখিছোঁ বাৰু কিন্তু কিছু মানে কিছুমান মই ভাল নেলাগিলে খায়ো ইমানটা সোৱাদ নেলাগিলে আৰু ইমান দাম মোক মানে কেলৈ লাগিছিলে জাননে ঘৰততো বিয়া আহিয়ে আছে বিয়াৰ কাৰণেও লাগে ইপিনে জোৰোণৰ কাৰণেও লাগে ৰিচিপশ্যনৰ কাৰণেও লাগে মানে মোক বৃহৎ পৰিমাণেই মিঠাই লাগিছিলে একদম তই যে সেইদিনাখন যে সেইখন ৰেষ্টুৰেণ্টখন কোনপিনে আছে বাৰু ন ইমান ভাল লাগিছে দেখিতো মোৰ বহুতেই ভাল লাগিছে লগতে ইমান ভাল অফাৰত দিছে তই এবাৰ মোক সেইখনলে লৈ যাবিচোন নহ'লে মোক একদম এড্ৰেছটো দিবি হা একদম সোনকালেই আৰু তইতো গৈছই মিঠাইখিনিতো তই দেখাইছ যেতিয়া তইতো টেষ্ট কৰিছই চাগে এনেই কেনেকুৱা বাৰু মিঠাইবোৰ ভালেই চাগে ন মইতো দেখি ভালেই দেখিছোঁ দেই তো সেইকাৰণে ভালেই চাগে অঁ মোক মানে একদম বহুত লাগিছিলে মানে আৰু জান নহয় কি কি ঢেৰ মিঠাই লাগে একদম মোক এতিয়া বৰফি লাগিছিলে ৰসমলাই লাগিছিলে ছ ৰসগোল্লা লাগিছিলে কাজু বৰফি লাগিছিলে কলাকন লাগিছিলে বিভিন্ন ধৰণৰে মোক মিঠাই লাগিছিলে আৰু মানুহক যাতে মই ভালদৰে মিঠাইখিনি দিব পাৰোঁ ইপিনে কইনাঘৰেও কয় যাতে যে ইমান ধুনীয়া মিঠাই আনিছে মিঠাইখিনি ইমান ভাল লগিছে খাই মানুহকো যাতে মই ভালদৰে দিব পাৰোঁ যাতে মানুহে ভাল পায় যাতে কয় আৰু ভালদৰে যে মিঠাইবোৰ বৰ ভাল লাগিছে খায় মোক যে বহুত দৰকাৰী আছিলে মিঠাইখিনি আৰু জানো গম পাইছই বিয়া ওচৰ পালেহিয়েই এতিয়াতো মই এতিয়া বুক কৰিবই লাগিব ন মিঠাইখিনি আৰু অকণমানতো নহয় বহুত বহু কমেই মানে বহুখিনিয়ে মিঠাই লাগিব মোক এতিয়া সেইকাৰণে তই মোক পাৰিলে হেৰি জল্দি লৈ যাবিচোন নহ'লে মোক এড্ৰেছটো তই দিয়েই দিবি সোনকালে যাতে মই তাত গৈ মই সুধিব পাৰোঁ লগতে মই টেষ্টো কৰি চাব পাৰোঁ যে মোৰ তই তইতো তোৰ সোৱাদটোতো বেলেগ মোৰ সোৱাদটোও বেলেগ যাতে মইনো কেনেকৈ পাওঁ কেনেকুৱা পাওঁ খাই সেইটো কাৰণে মোক একদম সোনকালে দিবি পাৰিলে তই মোক এতিয়াই কৈ দিবি এড্ৰেছটো যাতে মই কাইলৈ বা পৰহিলৈ যাম আজিতো কোনোপধ্য়েই যাবই নোৱাৰিম এইকেইদিন মানে বিয়াত কাম কাম কামে মানে টাইম টাইমটো নহৈছেই যাতে মই তই যোনখন সেইদিনাখন মিঠাইৰ দোকান সেইখন দেখাইছিলি ষ্টেটাছ মই সেইখনলৈয়ে যাব বিচাৰিছোঁ মানে মিঠাই সেইখিনি ইমান ধুনীয়াকৈ পেকিঙত আছে ইমান ধুনীয়া ইমান ধুনীয়াকৈ আছে বিভিন্ন ধৰণৰ ঢেৰ মিঠাই দেখিছোঁ তাত মই তো মইতো ভাবিছোঁ সেইখনৰ পৰাই ল'ম আৰু লগতে ইমান ভাল অফাৰত দিছে মই মইতো ল'মেই আৰু কিন্তু তাৰ আগততো মই তাৰ পৰা টেষ্ট কৰি চাব লাগিব যাতে কেনেকুৱা লাগে তোৰ সোৱাদটোও বেলেগ মোৰ সোৱাদটোও বেলেগ এতিয়া মই ভাবিছোঁ মানে একদম ভালদৰে তাত গৈ ভালদৰে খাই মেলি মানুহঘৰ মানুহজনৰ লগত যাতে মই ভালদৰে কথা পাতোঁ ভালকৈ যাতে মই ধুনীয়াকৈ পেকিং চেকিং কৰি ভালকৈ আগতেই বুক কৰি থ'ব পাৰোঁ তাৰ বাবে তই মোক সোনকালে জনাবি দেই জেগাটো ক'ত আছে আৰু মানে জানই আৰু বিয়াৰ কাৰণে কিমান যাতে মিঠাই লাগিব মানুহক দিব লাগিব ঘৰৰ কাৰণেও লাগিব আলহী আহিব তো বহুখিনি পৰিমাণেই মোক মিঠাই লাগিছিলে আৰু দে ঠিক আছে দে